হেল্ল' মনভৰি ৰেষ্টুৰেণ্ট হয়নে অ' মোক চিকেন দুই প্লে'ট আৰু মম' দুই প্লে'ট পে'ক কৰি ৰাখি দিব চোন মই মানে বহুত দূৰলৈকে নিম আৰু যাতে এনকুৱা টেমাত বা এনেকুৱা বেগত থব যাতে মই বহুত দেৰিলৈকে গৰম হৈ থাকে কাৰণ মোৰ ঘৰ যোৱা ৰাস্তা দূৰ